হেল্ল' মই মুগা পুহোঁ মই মুগা পুহোঁ বুলি আপোনালৈ দিহা পৰামৰ্শ এটা ল'ম বুলি আপোনালৈ ফোন কৰিলোঁ আনিলো ৰাখিছোঁ নাই জগা

হয়

কওকচোন হয় হয়

হয়

হয় হয় হয়

ঠিক আছে অ হয় তেনেহ'লে আপোনাৰ দিহা পৰামৰ্শখিনি পাই মই আনন্দিত হ'লোঁ ধন্যবাদ হয় কৰিম হয় ঠিক আছে